মোৰ ৰাজ্য অসম শিক্ষা ব্যৱস্থাত অসমীয়া ভাষাটোৰ ভূমিকা অতুলনীয় কাৰণ আমি যদি মাতৃভাষা আমাৰ মাতৃভাষা হৈছে অসমীয়া আমি যদি অসমীয়াত কথা পতা শিকিব নোৱাৰোঁ আমি যদি উঠি অহা প্ৰজন্মক যদি অসমীয়া ভাষাটো শিকাব নোৱাৰোঁ তেনেহ'লে আমি অসমীয়া হৈ কেনেদৰে থাকিম বা অসমীয়াক আমি কেনেদৰে অস্তিত্ব অস্তিত্ব হৈ আমি কেনেকৈ জীয়াই থাকিম আমি অসমীয়া ভাষাটোৰ ওপৰত আমি সৰুৰ পৰাই শিশুসকলক গুৰুত্ব দিব লাগিব আমি শিক্ষাৰ ক্ষেত্ৰত আমি প্ৰথেমে যিহেতু আমাৰ মাতৃভাষা অসমীয়া গতিকে আমি স্কুল কলেজবোৰত ইংৰাজী মাধ্যমৰ বিদ্যালয়বোৰতো আমি অসমীয়া মাধ্যমত সৰু অৱস্থাত প্ৰাইমেৰি লেভেলত আমি কি কৰিব লাগে অসমীয়া ভাষাটোক প্ৰয়োগ কৰিব লাগে আমি অন্ততঃ ক্লাছ ফাইভ বা পঞ্চম শ্ৰেণীলৈকে আমি অসমীয়া ভাষাটোক বাধ্যতামূলক কৰিব লাগে লাগিলে সেই স্কুলবোৰ ইংৰাজী মধ্যমে হওক বা অসমীয়া মাধ্যমে হওক যিহেতু অসমত থকা সকলো ইংৰাজী মাধ্যম বা অসমীয়া মাধ্যম সকলো বিদ্যালয়তে প্ৰাথমিক পৰ্যায়ত আমি অসমীয়া ভাষাটোক শুদ্ধৰূপে উচ্চাৰণ কৰিবৰ শিকাব লাগে শিশুসকলক যিহেতু অসমীয়া ভাষা বা নিজৰ মাতৃভাষাটো হৈছে মাকৰ প্ৰথম ভাষা এটা শিশুক যেনেকৈ গাখীৰ খাব লাগে মাকৰ গাখীৰ প্ৰয়োজন ঠিক তেনেদৰে নিজৰ মাতৃভাষাটো এটা জাতিৰ বাবে তেনেদৰে প্ৰয়োজন কথাষাৰ মহাত্মা গান্ধীয়ে আমাক সৰুতে শিক কৈ থৈ গৈছিল গতিকে আমি নিশ্চয় আমাৰ অসমীয়া ভাষাটো আগবঢ়াই নিবৰ বাবে অসমত বহুত চেষ্টা কৰাৰ প্ৰয়োজন আমি অসমীয়া ভাষাটো যদি জীয়াই ৰাখিব লাগে তেন্তে আমি স্কুল কলেজসমূহৰ পৰাই অসমীয়া ভাষাটো শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে আমি কি কৰিব লাগে অসমীয়া ভাষাটো আৰু আগবঢ়াই নিবলৈ হ'লে আমি অসমীয়া ভাষাত কবিতা সাহিত্য উপন্যাস এইসমূহ পঢ়িবৰ বাবে আমি অনুপ্ৰাণিত কৰিব লাগে আমাৰ শিক্ষাৰ্থী সকলক আৰু এই ক্ষেত্ৰত চৰকাৰেও বা অসম সাহিত্য সভায়ো বিশেষ ধৰণৰ ভূমিকা গ্ৰহণ কৰাতো প্ৰয়োজন আমি কি কৰিব লাগে অসমীয়া ভাষাটো জীয়াই ৰাখিবৰ বাবে আমি ইস্কুল কলেজত যিবোৰ ইস্কুল যিবোৰ বেনাৰ থাকে সেই বেনাৰবোৰত অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগে আমি অসমীয়া ভাষাতে সকলো কথা বতৰা পাতিব লাগে যিহেতু আমাৰ শিশুসকলে প্ৰথম অৱস্থাত ইস্কুল যেতিয়া যায় বাল্যকালত তেতিয়া কি কৰা হয় অসমীয়া ভাষাত যদি আমি শিক্ষা দিওঁ তেন্তে কি হয় শিশুটোৱে অতি সহজে বুজি পাব আৰু সহজে বুজি পোৱাৰ লগে লগে কি কৰিব পাৰি সিহঁতে পঢ়াত মন বহিব আৰু পঢ়াত মন বহিলে সিহঁতে কি কৰিব পাৰি পঢ়া বস্তুবোৰ বুজি পাব স্কুললৈ আহি ভাল পাব ই পঢ়াটো যে এটা আমনিদায়ক বস্তু নহয় সেই কথা তেওঁলোকে নিশ্চয় উপলব্ধি কৰিব পাৰিব আমি যদি অসমীয়া ভাষাটো অসমীয়া কথাখিনি আমি যদি সৰুৰ পৰাই নিশিকাওঁ শিশুটোৱে কেনেকৈ শিকিব আৰু আমি সেইবাবে শিক্ষাৰ ব্যৱস্থাত অসমীয়াৰ ওপৰত বেছি গুৰুত্ব দিব লাগে আমি আমাৰ ইস্কুল কলেজবোৰতো আমি অসমীয়া ভাষাটো কিতাপ উলিয়াব লাগে আমি পুথিভঁৰালতো শিক্ষা ব্যৱস্থাতো উন্নত কৰিবৰ কাৰণে আমি ইস্কুল কলেজ যিমান আছে সকলো পুথিভঁৰালত আমি অসমীয়া মাধ্যমৰ কিতাপ ব্যৱহাৰ কৰিব লাগে কিতাপ ৰাখিব লাগে যিবোৰ মহান গ্ৰন্থ যিসকল সাহিত্য অকাডেমি বঁটা পোৱা কিতাপ সেই কিতাপসমূহ আমি সম্পূৰ্ণ সংৰক্ষণ কৰি ৰাখিব লাগে নহ'লে কি কৰিব হয় আমি আগলৈ কি কৰিব নোৱাৰোঁ ভাল অসমীয়া ভাষাৰ বা আমি অসমত অসমীয়া ভাষা প্ৰচলন লাহে লাহে বন্ধ হৈ যাব গতিকে এটা সময়ততো আমাৰ অসমীয়া ভাষাত প্ৰচলন বন্ধ হৈ গৈছিলে ব্ৰিটিছৰ দিনত অসমীয়াৰ সলনি কি চলিছিলে ইয়াত বাংলা ভাষা চলিছিলে কাৰণ অসমীয়া মানুহে যদি অসমীয়া ভাষাটো নকয় বা অসমত থকাসকলে যদি অসমীয়া কথা ক'ব নাজানে তেন্তে অসমীয়া অসমীয়া হিচাপে জীয়াই থকা প্ৰতিশ্ৰুতিতো ক'ত থাকিব আমিতো অসমীয়া হিচাপে জীয়াই থাকিব লাগিব অসমীয়া হিচাপে কাম কৰিব লাগিব অসমত থাকি অসমীয়া হিচাপে আমি যিকোনো কাম কৰিবলেৈ আগবাঢ়িব লাগিব সেইবাবে আমাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাত অসমীয়া ভাষাটো সৰু অৱস্থাত মানে প্ৰাইমেৰি অৱস্থাত অৰ্থাৎ প্ৰাথমিক পৰ্যায়ত আমি অসমীয়া ভাষাটো বাধ্যতামূলক কৰিব লাগে আৰু এই ক্ষেত্ৰত চৰকাৰেও বিভিন্ন ধৰণৰ ব্যৱস্থা আমাৰ অসমত লৈ আছে আৰু অনাগত সময়তো ইয়াৰ দৰে ভাল ব্যৱস্থা ল'ব বুলি আমি আশা কৰিছোঁ